হেল্ল' অ' অ' কওকচোন বাইদেউ অ' শিৱসাগৰ অ' অ' কওকচোন বাৰু অ' বৰ্তমান এতিয়া ধৰক শি শিৱৰাতিটো হৈ গ'ল তেতিয়া ধৰক হেৰি হ'ব বিহু সময় যেতিয়া বিহুৰ কাৰণে যা যোগাৰ চলি আছে আৰু ৰংঘৰত ৰংঘৰৰ বাকৰিত হ'ব তাত দিনত হ'লে ধৰক প্ৰচেছন হ'ব তাৰ পাছত গায়ক আহিব গায়ক মাতি গান চান গাব সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ পেলাই বিহু ফাংচন পতা হয় গায়কে ধৰক গান গায় না নাচে তাৰ পাছত আকৌ ধৰক কণী যুঁজ মেলা হয় এইবিলাক বহুত ধৰণৰ বিহুৰ যিখিনি মানে কাৰ্যসূচী হয় আৰু আপুনি যদি আহে মই আপোনাক তেতিয়া লৈ যাব পাৰিম তাত দেখুৱাবৰ কাৰণে অ' হয় হয় আপুনি ঠিকে শুনিছে বাৰু

অ' অ' অ' আহিব কেতিয়া আহে আপুনি মোলে ফোন কৰিব মই আপোনাক লৈ যাম বাৰু ঠিক আছে বাৰু দিয়ক ধন্যবাদ